নলবাৰী জিলাৰ উপৰিও পৰিবহণ বিকল্প মানে যেনে আমাৰ ৰে'ল ষ্টেশ্যন আছে ট্ৰেঞ্চপৰ্ট আছে আৰু ই ৰিক্সা আদি কৰি ই ৰিক্সা টেম্পু চলাচল ট্ৰেভেলাৰ আৰু এইফালেতো আল্ট্ৰা বাছবিলাক আছেই এইবিলাক আছেই এইবিলাকৰ বিনিময়ত আমাৰ ৰাইজৰ বহুত সুবিধা হৈছে সুবিধা মানে আমি যাতায়ত সুবিধাটো বহুত পাইছোঁ বা এইবোৰত জৰিয়তে মাল আদান প্ৰদান হৈ আছে গতিকে আমি চলিবলৈ এইবিলাকৰ পৰা আমি কিছুমান বস্তু সহজতে পাইছোঁ নহ'লে আমি এইবিলাক নাথাকিলে আমি আজি কি কৰিলোঁহেতেন কিহত গ'লোঁহেতেন খোজ কাঢ়িতো আজিকালি যোৱাৰ কথা আহি নপৰে বা খোজকাঢ়ি কিমান দূৰ মানুহে যাব গতিকে এইবোৰ বিকল্পৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে এই সুবিধাৰ কাৰণে আমাৰ বহুত লাভালাভ হৈছে আমাৰ নলবাৰীৰ মানুহৰ বহুত লাভালাভ হৈছে এইবোৰ বিকল্পৰ দ্বাৰা মানুহে যাতায়ত কৰিবলৈ বহুত সুবিধা পাইছে ট্ৰেইনত বহুত আদান প্ৰদান হৈ আছে ট্ৰেইন নাথাকিলে আজি বহুত মানুহৰ অসুবিধা হ'লহেতেন ট্ৰেইন ষ্টেশ্যনটো নাথাকিলে আমি আজি অন্য ষ্টেশ্যনলৈ যাব লাগিলহেতেন যেনে ৰঙিয়ালৈ যাব লাগিলহেতেন নহ'লে পাঠশালালৈ যাব লাগিলহেতেন গতিকে ট্ৰেইন ষ্টেশ্যনটোৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে আমি দূৰ দূৰণিলৈ ট্ৰেইনেৰে অহা যোৱা কৰিব পাইছোঁ গতিকে বহুত মানুহেই এনেকৈ প্ৰত্য়েক মানুহৰতো নিজা গাড়ী নাই গতিকে এইবোৰ সুবিধাৰ কাৰণে আমি চলিবলৈ নলবাৰীৰ বাসিন্দাই বহুত সুবিধা পাইছোঁ